দৰং জিলাত স্বাস্থ্যসেৱা বিষয়া মানে স্বাস্থ্যসেৱা ব্যৱস্থা আপোনাৰ বেলেগ দিচট্ৰিকতকৈ অলপমান বেয়া কাৰণ দৰং জিলাত এটা প্ৰান্তত সংখ্যালঘু জনসাধাৰণ বহুত বেছি আছে আৰু এটা সংখ্যাত আমাক খিলঞ্জীয়া বৰ্ণ হিন্দু মানুহবোৰ বেছিকৈ আছে আৰু দৰং জিলাত যিখিনি মুছলমান মানুহ আছে বা যিখিনি বাংলাভাষী মুছলমান আছে তো আপোনাৰ মিয়া ভাষাৰ মুছলমান আছে এই মিয়া ভাষাৰ মুছলমান মানুহখিনিৰ স্বাস্থ্যৰ লগত জড়িত তেওঁলোকে মঙলদৈ চিভিল হস্পিতেলখন বা ভেৰভেৰি ভিল এন পি এইচ চি খাৰুপেটীয়া পি এইচ চি এইবিলাকত ভৰ্তি হৈ থাকে আৰু তেওঁলোকে কোনো চাফ চিকুণৰ কথা ধৰক নাজানে নাজানে বুলিও নহয় তেওঁলোকে মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো মানে শিক্ষাতো যিহেতু কম সেই মুছলমান মানুহখিনিৰ বা সেই এৰিয়াৰ যি অলপ শিক্ষাৰ হাৰতো ৰাইজতকৈ কম বহুতে সেই ঠাইবিলাকত যেনে খাৰুপেটীয়া হওক দলগাঁও হওক ধূলা হওক বা আপোনাৰ এইবিলাক মানে সেই প্ৰান্তৰ মানুহখিনিৰ বিশেষকৈ চৰ অঞ্চলৰ মুছলমান মানে মিয়াভাষী মুছলমান মানুহ বুলি বহুতে কয় আৰু এয়া বহুতে অনুপ্ৰৱেশকাৰী বুলিও কয় সেয়ে দৰং জিলাত সেইকাৰণেই দৰং জিলাতো অসম আন্দোলনৰ আৰম্ভণি হৈছিল দৰং যি যিহেতু তাতে মুছলমান মুছলমানৰ সংখ্যা বা খিলঞ্জীয়া মুছলমান মানে যিখিনি আমাৰ বাংলাভাষী হওক বা আপোনাৰ হেৰি মিয়া মুছলমান মিয়া মুছলমান মানুহ হয় তেওঁলোকৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈছে আৰু এতিয়াও বৰ্তমান বাঢ়িয়েই আছে সেইকাৰণে তাৰ স্বাস্থ্য সেৱাটো কিছুসংখ্যক কম কম মানে কি তেওঁলোকৰ প্ৰয়োজনতকৈ কম কিন্তু দৰং জিলাৰ দুটাকৈ সমষ্টি যেনে আপোনাৰ চিপাঝাৰ সমষ্টি আৰু মঙলদৈ সমষ্টিত বা মিয়া ভাষা কোৱা মুছলমান মানুহ ইয়াত বাকী দুটাতকৈ কম কাৰণে ইয়াত স্বাস্থ্য় ব্যৱস্থাটো মানে সেইবিলাকতকৈ অলপমান উন্নত উন্নত বুলি কিয় মই কৈছো বা কোনো চাফ চিকুণতাৰপৰা উন্নত কিন্তু স্বাস্থ্যৰ সুবিধা হওক বা স্বাস্থ্যসেৱা উপলব্ধ সেই বা বিশেষকৈ সম্প্ৰদায়ৰ মানুহৰ প্ৰয়োজনীয়তাতো বহুত বেছি আৰু মানে কি চিপাঝাৰত হয় হওক বা কলাইগাঁও মঙলদৈ এইখিনি আমাৰ খিলঞ্জীয়া বৰ্ণ হিন্দু মানুহ বা খিলঞ্জীয়া মুছলমান যিখিনি গৰীয়া বা মৰীয়া গৰীয়া মৰীয়া মানুহ আছে সেই মানুহখিনিয়ে কিছু কিছু তেওঁ আৰ্থিকভাৱেও তেওঁলোক সবল মানে বেলেগতকৈ মানে সবল বা খাৰুপেটীয়া অঞ্চলৰ সেই মানুহখিনি হেৰি মানুহবিলাকতকৈ অলপ সবল সবল হোৱা কাৰণে তেওঁলোকে চিকিৎসা সেৱাতো গুৱাহাটীতে আহি কৰে যদিও ইমাৰজেঞ্চি সময়ত গুৱাহাটিলৈ আহিব টাইম নহয় সেইকাৰণে চিকিৎসাসেৱা কম হয় কিন্তু চিকিৎসাৰ যিটো সুবিধা হ'ব লাগিছিল সুবিধাতো নিম্ন কাৰণ দৰং জিলাত আপোনাৰ ইতিমধ্যে বহুতো পৃথিৱী কপাই দিয়া ভয়ংকৰ কাৰবাৰো হৈ গৈছে য'ত ব্লাড বেংকত এইছ আই ভি থকা ব্লাড ব্লাডৰো ধৰা পৰিছিল ব্লাড বেংকৰ মাজত চ' আপুনি দৰং জিলাৰ স্বাস্থ্য সেৱাতো অতি বেছি বেয়া বুলি ভাবিব লাগিব কাৰণ আৰু ইয়াত বহুতো মানে আপোনাৰ স্বাস্থ্য সুবিধা বুলি বেলেগ একো নাই পি এইচ চি বা এম পি এইচ চি বা এন এ এইচ পি এইচ চি আছে কিন্তু সুবিধাটো একদম ভাল নহয় এখন মেডিকেল কলেজেই হওক বা এখন ভাল ডাঙৰ সুবিধা থকা আমাৰ চুপাৰ স্পেচিয়েলিটী থকা হস্পিতাল থাকিলে হয়তো এই সুবিধাসমূহ বা হেৰিসমূহ পূৰণ হ'ব কিন্তু জনসংখ্যাৰ অনুপাতে তাত আপোনাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অ অতি বেয়া গুৱাহাটীৰ তুলনাত অতি বেয়া আৰু গুৱাহাটীৰ তুলনাত এতিয়া আপা আচামৰ তুলনাত অতি বেয়া আৰু এইচ তাৰে স্থানীয় সম্প্ৰদায়ৰ মানে মুছলিম সম্প্ৰদায়ৰ মানুহেই হওক বা বাংলাভাষী মুছলমান বা বৰ্ণ হিন্দু সম্প্ৰদায়ৰ মানুহেই হওক তেওঁলোকৰ মানে প্ৰয়োজনীয়তাতকৈ স্বাস্থ্যসেৱা অতি বেয়া